মোৰ নাম বিপুল মানকি আমাৰ ঘৰত নজন সদস্য আছে দেউতা আছে মা আছে দাদা তিনিজন আৰু বৌ আছে আৰু ভনী দুজনী মই ক্লাছ নাইনৰ পৰা স্কুল স্কুল মোৰ এৰিবলগীয়া হ'ল কাৰণ দেউতাৰ অসুখৰ কাৰণে মোৰ স্কুল পঢ়াৰ অলপ হেৰি অসুবিধা হ'ল সেইকাৰণে মোৰ স্কুল পঢ়াটো মোৰ বাদ দিবলগীয়া হ'ল দেউতাৰ

ডাঙৰ বেমাৰৰ কাৰণে স্কুল মোৰ এৰিবলগীয়া হ'ল মই প্ৰথম স্কুল ক'ব গ'লে মই নিজৰ গাঁৱৰ গাঁৱৰ স্কুলৰ যিহেতু জয়ন্ত প্ৰাথমিক বিদ্যালয় স্কুলৰ পৰা স্কুলৰ পৰা তাৰপৰা উত্তীৰ্ণ হৈ আৰু এম ভি স্কুলত নাম ল লগোৱাই দিছিলে দেউতাই লগোৱাৰ পাছত মই ষষ্ঠ ষষ্ঠম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়াটো হ'ল আৰু তাৰপিছত মই স্কুল এৰি তাৰপাছত নিজৰ গাঁৱৰে ওচৰত নিজৰ কৰ্ম কৰ্ম কৰ্মৰতত কাম কৰিবলৈ দাদা এজনে মোক কাম কৰা মানে কাম ধৰোৱালে যিহেতু দেউতাৰ অসুখৰ কাৰণে পইচাৰ কাৰণে মোৰ কৰ্মৰত কৰিবলগীয়া হ'ল স্কুলো এৰিবলগীয়া হ'ল আৰু বন্ধু বান্ধবীহঁতকো এৰিবলগীয়া হ'ল কাৰণ মোৰ লগৰ মোৰ লগত আছিলে বান্ধবী তিনিজনী আৰু মোৰ নিজৰ ভাল বন্ধু আছিল চাৰিজন বন্ধুৰ চাৰিজনৰ নাম হৈছে এজনৰ পাপুল ৰাজখোৱা বুলবুল ৰাজখোৱা অখিল গগৈ আৰু মোৰ বান্ধবী কেইজনীৰ নাম হৈছে জুলি বৰপাত্ৰ চুমি গোহাঁই আৰু ৰিংকিমণি চেতিয়া মোৰ বহুত ভাল ফ্ৰেণ্ড আছিল ভাল বন্ধু বান্ধবী আছিল তাহাঁতে মোক কৈছিল যে আকৌ নিজৰ দেউতাৰ অসুখটো যদি ভাল হয় তুমি আকৌ পঢ়িবা ত নিজৰ দেউতাৰ দেউতাক মই কৈছিলো দেউতাই ক'লে নালাগে আৰু বুলি ক'লে তাৰপিছতে মই নিজৰ গাঁৱৰ পৰা ওলাইকেনে মই বাহিৰত বাহিৰত কাম কৰিব গ'লো বাহিৰত মই দুবছৰ কাম কৰাৰ পাছত আহি ঘৰত ঘৰত মই চাৰি মাহ পাঁচ মাহ থকাৰ পাছত আকৌ মই নিজৰ কৰ্মক্ষেত্ৰত আকৌ বাহিৰলৈ ওলাই আহিলো নিজৰ অসমৰ পৰা মই আকৌ বাহিৰত কাম কৰি কৰি এতিয়া নিজৰ দেউতাৰ আৰু নিজৰ ঘৰৰ দাদা বাইদেউহঁতৰ অঁৰ ওচৰলৈ আকৌ আহিলো অহাৰ পাছত নিজৰ গাঁৱত আকৌ খেতি দেউতাৰ মাটি আছিল খেতি দেউতাহঁতি খেতি কৰে ন ত খেতিত খেতিত মই নিজক ঘৰত দুহাল দমৰাৰ হাল আছিল গৰুহালেৰে আমি খেতি কৰো যিহেতু আমাৰ ট্ৰেক্টৰ নাই কাৰণ আমি গৰুহালৰে খেতি কৰো কাৰণ গৰুহালেৰে হাল বালে মাটি মাটিটো ভাল থাকে বোলে ধানো ভাল হয় ত খেতি কৰোঁ ত সেই ধানেৰে আমাৰ ছয় মাহ আঠ মাহলৈকে জোৰে সেয়ে আমি ভাত খাওঁ আৰু মোৰ উদ্দেশ্য এটাই যে মই ভাল এজন কৰ্মক্ষেত্ৰত ভাল কিবা এটা যদি কাম পাওঁ তে আগুৱাই যাবলৈ মই চেষ্টা কৰিছো কাৰণ নিজৰ কৰ্মৰতত যদি ভালকৈ যদি ভৰি খোজ দিব পাৰো তেন্তে নিজৰে আ আনগতা দিনত মোৰ বহুতখিনি নিজৰ কাৰণে হ'ব কাৰণ মই যদি এতিয়া কৰ্মত যদি ভালদৰে যদি মন কাণ দি নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওঁ ত নিজৰ নিজৰ যেতিয়া পাছৰ খিনিত মই যে সুখেৰে দুসাঁজ দুমুঠি খাব পাৰো সেয়াই মোৰ চিন্তা ধাৰণা আৰু বিশেষকৈ ক'ব গ'লে মোৰ ঘৰৰ দাদাজনৰ বৌৰ অসুখৰ কাৰণেও মই মানে বাহিৰত গৈ কাম কৰিবলগীয়া হৈছে দেউতাৰ কাৰণে গৈ কাম কৰিবলগীয়া হৈছে আৰু এনেকুৱা নিজৰ সময়ছোৱাত নিজৰ মই নিজৰ দেহা গা একো চোৱা নাই মোক খালী নিজৰ কৰ্মত যিমানখিনি মানে মাহত উপাৰ্জন কৰো সিমানখিনি মই দেউতাহঁতক পইচাখিনি গতাই দিওঁ যিহেতু দেউতাৰ বহুতখিনি টকা আৰ প্ৰয়োজন হয় যিহেতু তেওঁ ঘৰ চলাই তেওঁ ঘৰত বহুতখিনি দোকান ওচৰে পাজৰে তেওঁৰ ঋণ ধাৰ থাকে ত ঋণ ধাৰখিনি তেওঁ ঘুৰাই দিবলৈ চেষ্টা কৰে কাৰণ দেউতা এতিয়া অসুখৰ কাৰণে কাম চামতো যাব নোৱাৰে ত সেইখিনি মই তেওঁক টকা দিওঁ দিয়াত দেউতাই সেইখিনি টকা ঋণ ধাৰখিনি দিবলৈ মানে মোৰ ফালৰ পৰা মানে বহুতখিনি মই হেল্প হেৰি কৰো সহায় কৰোঁ মোৰ বিশেষকৈ ক'ব গ'লে মোৰ প্ৰিয় মোৰ সপোন এটাই নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গ'লে নিজৰে ভাল ইয়াতে মই ভাবো যে মোৰ এটাই লক্ষ্য দেউতা মাক সুখী কৰাত মোৰ আৰু ঘৰৰ যদি চব সুখ থাকে মই বহুত আনন্দিত কাৰণ ঘৰত মোৰ ঘৰত থকা থকা বা নথকাৰ কাৰণ এটাই যে মোৰ উপাৰ্জন কৰাত মোৰ ঘৰত নথকা কাৰণ এইটোৱেই আৰু মই ভাবো যে মোৰ বন্ধু বান্ধবীসকল তেওঁলোক আৰু আগুৱাই যাওক সেইটো মই বিচাৰো মই মোৰ যিহেতু মোৰ নিজৰ মই নিজকে নিজকে গৌৰৱ কৰো কাৰণ মই বহুত সুখী আৰু এয়ে সুখী যে কাৰণ মই ঘৰৰ সকলোকে হাঁহিৰে ফূৰ্তিৰে বা মই ঘৰত থাকিলে চবক সকলোকে হাঁহো হঁহুৱাও ধেমালি কৰো বিশেষকৈ মোৰ ভণ্টিজনীৰ লগত মই বহুত ভণ্টিক ভাল পাওঁ কাৰণ ভণ্টি সেয়ে মোৰ তাৰ লগত কেতিয়াও কাজিয়া খং অভিমান সেইবিলাক আমাৰ মাজত হৈয়ে থাকে আৰু মই বাহিৰলৈ যদি ক'ৰবাত কাম চামলৈ যাওঁ তেন্তে তেওঁ বহুত দুখ কৰে আৰু যিহেতু তেওঁ প্ৰিয় মানে মৰমলগা দাদা ক'বলৈ মই ত বহুত এবাৰ